সেইদিনা এযোৰ জোতা লৈছিলোঁ ব্ৰেণ্ডটো আছিলে মানে আডিদাসৰ ব্ৰণ্ড আছিলে বাত কিন্তু মই যেনেকুৱা এক্সপেক্ট কৰিছিলোঁ যে এনেকুৱা আহিব তেনেকুৱা আহিব তেনেকুৱা ভাল অহা নগ'লে এক্সুৱেলি যিজনে চেলাৰ যিজনে চেল কৰিছে তেওঁৰেই প্ৰব্লেমনে কি নাজানো কিন্তু মই বিচৰা দৰে প্ৰডাক্টটো একদম অহা নাই একদম টুটেলি ডেমেজ প্ৰডাক্ট আহিছে টুটেলি বহুত বেয়া প্ৰডাক্ট আহিছে